অঁ কোনে কৈছে অঁ অঁ কওকচোন অঁ ফলটো আছে আপোনাৰ বিভিন্ন ধৰণৰ ফল আছে আপেল আপেল আছে আঙ্গুৰ আছে বেদনা আছে এই এতিয়া চিজনৰ বগৰী আছে কোনটো বা লাগে আপোনাক আছে আছে অঁ আপুনি আপেল আপোনাৰ দুটা আছে এটা এশকৈ পাব এটা এশ বিছ টকা আছে এশ বিছ দুটা দুটা কোৱালিটিৰ আছে কমটো এশ কল আজি মালভোগ কলহে হ'ব বেলেগ কলটো নাই মালভোগ মালভোগ কল আপনি ডৰ্জন ষাঠি টকা ল'ব পাৰিব অঁ আপুনি আহিবচোন একবাৰ আহিলি চাই ল'ম আকৌ মিলামিলি কৰি দিম আঙ্গুৰ আপুনি বা কিমান লয় এতিয়া পোৱা আমি পঞ্চাছ টকা কৰি বেচি আছো আৰু যিটো ব্লেক কম হ'ব কম হ'ব কমলাৰ ডৰ্জন আপোনাৰ এশ বিছ টকা হুঁ তিয়ঁহটো আপুনি গধূলিকলেকেন কিনিলেহে পাব এতিয়া নাপায় হুঁ